আজিকালি আধুনিক যুগত যিহেতু ঘৰত সকলোৱে চিলিণ্ডাৰ ইউজ ব্যৱহাৰ কৰেই গতিকে আমি ইয়াক ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব লাগে যাতে কাৰো একো ক্ষতি নহয় পোন প্ৰথমে আমি চিলিণ্ডাৰটো অনাৰ পাছত আমি তাক চেক কৰি ল'ব লাগে যে চিলিণ্ডাৰটো লিক হৈছে নেকি চেক কৰাৰ পাছত চিলিণ্ডাৰটো যদি লিক হোৱা নাই তেন্তে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ আমি যেনে ধৰক আমি গেছত ভাত দাইল চব্জি চাহ আদি বিভিন্ন ধৰণৰ বস্তু বনোৱা হয় গতিকে সেই বস্তুখিনি বনোৱা সময়ত আমি তাক ভালদৰে ধ্যান দিব লাগিব ধৰক আমি ভাতখিনি বনাওঁতেই গেছটো লগাই ভাতটো বনোৱাৰ পাছত আমি য'তে ত'তে ঘূৰি ফূৰিলে নহ'ব তাক সময়মতে আমি ভাতটো বনোৱাৰ পাছত আমি তাক সময়মতে বন্ধ কৰি থ'ব লাগিব ঠিক তেনেদৰে আমি যিকোনো বস্তু তাত যি যি বস্তু আমি তাত বনোৱা হয় সেই বস্তুবোৰ বনালে তাত আমি ভালদৰে নিজে ধ্যান দিব লাগিব নহ'লে আমাৰে ক্ষতি হ'ব আৰু ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে তেওঁলোক সিহঁতক গেছ চিলিণ্ডাৰৰ ওচৰত যাব দিব নালাগে ব্যৱহাৰ কৰিব দিব নালাগে নিজে সাৱধানতাটো বজাই ৰাখিব লাগে